অঁ কওকচোন কোনে ক'লে আচ্ছা কওকচোন কিয় কৰিলে হয় হয় হয়

অঁ মই বামগাঁৱৰ এই হেৰিয়ৰ শৈলেন শৈলেনে যিটো ৰুম আছে যে তাতে ফাৰ্মাচীত সেই ফাৰ্মাচীতে বহোঁ মই পুৱা দহটাৰ পৰা বাৰটালৈ আৰু ইফালে আপোনাৰ চাৰিটাৰ পৰা ছটালৈকে তাতে বহোঁ অঁ তেওঁ কি বা দিছিলে মেডিচেনটো আহিবচোন বাৰু আপুনি চাই ল'ব অঁ আহিব আপু আগতে আপুনি নামটো লিখাই থৈয়ো যাব পাৰে অঁ তাপিছত আহি যাব হ'ব দিয়ক